সংবাদ মাধ্যমৰ গ্ৰাহক হিচাপে আমি এটা কথা বুজি পাওঁ যে সদায় সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বাতৰিবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগে কিন্তু সত্যৰ ওপৰত প্ৰতিষ্ঠিত কৰি তাত কোনো ধৰণৰ ৰহন সানিব নালাগে কিন্তু আজিকালি নিজৰ লাভালাভৰ ওপৰত ভিত্তি কৰি কিছু সত্যৰ কথাটোকে ৰহন সানি তেওঁলোকে সুন্দৰভাৱে মানে গ্ৰাহকক মুগ্ধ কৰিবৰ কাৰণেই বিকৃতভাৱে প্ৰচাৰ কৰা দেখিবলৈ পোৱা হয় উদাহৰণস্বৰূপে ক'ব পাৰি যে ঢকুৱাখানাৰ সুনীল গগৈ কাহিনীটো এনেকুৱা আছিল যে সুনিলৰ অগ্নিদগ্ধ হৈ সুনীলক মৃত্যু হোৱা বুলি দেখুৱাইছে প্ৰকৃততে সেইটো যে সুনিলৰ মৃতদেহ যে নাছিল সেই কথা পাছতহে প্ৰতিপন্ন হৈছে আৰু যিজনে স্থিৰ চিত্ৰ লৈছিলে সেইজনেও তাৰ মানে নিজৰ পিতৃ মৃতদেহৰ জ্বলন্ত মৃতদেহৰ ফটো লওতে তেওঁ কোনো হাত কপা নাছিলে গতিকে এনেধৰণৰ সংবাদ মাধ্যমৰ এনেবোৰ বাতৰিয়ে মানুহক প্ৰলোভিত খন্তেকলৈ প্ৰলোভিত কৰিব পাৰে কিন্তু পিছত ইয়াৰ সত্যতাটো মানুহে জানি তাৰ ওপৰত আস্থা হেৰুৱাই পেলাই গতিকে মই ভাবো যে সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বাতৰিসমূহ সদায় সত্য নিষ্ঠাৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগে